বিয়াবোৰত মানুহে কইনাক বিভিন্ন উপহাৰ দিয়া দেখা যায় যেনে পিন্ধা কাপোৰ হওক স্পৰ্টিং স্কাৰ্ট টপ চুইদাৰ বিভিন্ন ধৰণৰ চাদৰ মেখেলা মুগাৰ মুগাৰ ছেট পাটৰ ছেট বা টচৰ হওক বিভিন্ন ধৰণৰ কিনা এমব্ৰডাইৰী হওক চাদৰ এনেকৈ বিভিন্ন ধৰণৰ উপহাৰ দিয়া দেখা যায় আৰু লগতে কাঁহৰ কাঁহি বাতি বা ষ্টিলৰ কাঁহি বাতি হওক এইফালে ঘটি লোটা আদি বিভিন্ন ধৰণৰ বস্তু উপহাৰ হিচাপে দিয়ে আৰু কিছুমানে ইষ্ট্ৰিও দিয়ে ইষ্ট্ৰি হওক বা ফেন হওক মোবাইল হওক এনেকৈ বিভিন্ন ধৰণৰ উপহাৰ দিয়ে বেগ কিছুমানে বেগো দিয়ে সেনেকৈ বিভিন্ন ধৰণৰ মানুহে বিভিন্ন ধৰণৰ উপহাৰ দিয়া দেখিবলৈ পোৱা যায় আৰু যৌতুকৰ কথা যদি ক'বলৈ যাওঁ আমাৰ অসমীয়া সমাজত যৌতুকটো নোহোৱা মানে হোৱা নাই এতিয়াও কম বেছি পৰিমাণে হৈয়ে আছে আগতে বহুত বেছি আছিল এতিয়া এতিয়া কম পৰিমাণে হৈছে যদিও মানে একেবাৰে নোহোৱা হৈ যোৱা নাই এতিয়াও যৌতুকটো চলিয়েই আছে আৰু আমাৰ এঘৰ মধ্যবিত্ত বা দুখীয়া মানুহৰ যৌতুকৰ কথা যদি ক'বলৈ যাওঁ সিহঁতি যৌতুক দিবলৈ বহুতেই বেছি সমস্যা হয় কাৰণ সিহঁতৰ ওচৰত সিমানটো পইচা নাথাকে কিছুমান মানুহে যৌতুক হয়তো বহুতো দাবী কৰি লৈ লয় মানুহ ঘৰতকে সামৰ্থ্য অনুযায়ী তাতকৈ বেছি যৌতুক দাবী কৰি দিয়ে কিছুমানে হয়তো গাড়ী বিচাৰে কিছুমনে মাটি বহুত ধন টকা পইচা তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ যৌতুক বিচাৰে য'ত নেকি দুখীয়া মানুহ ঘৰে যৌতুকটো দিবলৈ সক্ষম নহয় কাৰণ আৰু এজনী ছোৱালীক পঢ়োৱা শুনোৱাৰ পৰা ডাঙৰ দীঘল কৰোঁতেই বহুত পইচা খৰচ হৈ যায় তাৰোপৰিও আকৌ যৌতুকটো দাবী কৰে আৰু বিয়া পতা বুলি ক'লেও বিয়াতো বহুত খৰচ হয় আৰু যৌতুকটো দিব ক'ৰপৰা দুখীয়া মানুহ ঘৰটো ইমানতো সমৰ্থ নহ নহয় ধনী মানুহ যদি হয় দি দিব পাৰিব আৰু দিয়াৰ পাছতো কিছুমান মানুহক যদি কমো হয় বা কিছুমানে হেতি বিচৰা মতে য যদি যৌতুকটো নাপায় তেতিয়া দেখা যায় যে ছোৱালীজনীক বহুত বেছি শাস্তি দিয়া দেখা যায় কিছুমানক হয়তো একেবাৰে মাৰিও পেলায় কিছুমানক মাৰ ধৰ কৰে কিছুমানক ঘৰলৈ খেদিও দিয়ে তেনেকৈ বিভিন্ন সমস্যা আহি পৰে আৰু সেইকাৰণে এতিয়া মাক বাপেকে এজনী ছোৱালীক যৌতুক দিবলৈ কিমান কষ্ট কৰি পইচা গোটাবলগা হয় কিছুমানে হয়তো নিজৰ মাটি বেচে বা লোকৰ পৰা পইচা ধাৰলৈ লয় বা সুদলৈ লয় তেনেকুৱা বিভিন্ন সমস্যা আহি পৰে আৰু সেই টকা ধাৰ মাৰিবলৈ মানুহ ঘৰক গোটেই জীৱন লাগি যায়